হয় হয় হয় অঁ হয় নেকি কোৱাচোন কোৱা কোৱা কোৱাচোন কি সহায় লাগিছিলে

অঁ অঁ অঁ মই অলপ কৈ দিছোঁ বাৰু মানে প্ৰথমে মানে আপোনাৰতো জানাই কি বুলি কয় মানে মাচৰুম কেনেকৈ মানে মচৰুম গুটি পায় অঁ প্ৰথমে মচৰুম মানে কাল্টিভেশ্যন কৰিবলে প্ৰথমে যোনটো আপোনাৰ আমাৰ যোনটো নৰা খেৰ থাকে সেইটো ভালকে প্ৰথমে গৰম পানীত উতলাব লাগিব উতলাই মেলি যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে উতলাই থাকিব লাগিব উতলোৱাৰ পিছত সেইখিনি আনি মেলি ভালকৈ কাটিব লাগিব কাটি মেলি ধুনীয়াকৈ কি বুলি কয় আপোনাৰ ৰচীৰে সৰু সৰুকৈ টোপোলা বান্ধিব লাগিব বান্ধি মেলি সেই যোনখিনি আমি এতিয়া হেৰি আনিছিলোঁ কি বুলি কয় আপোনাৰ গুটিবিলাক আনিছিলোঁ সেইবিলাক আমিতো তাত পাঁচটা তিনিটা তেনেকৈ দিব পাৰি তেনেকৈ তিনিটা চাৰিটা চাফিচিয়েণ্ট আৰু সিমানটোত দি মেলি তেনেকৈ মানে ওলোমাই ওলোমাই থ'ব লাগিব তাৰপিছত সূতা সূতা দি পেলাই ওলমাই থ'ব লাগিব আৰু আৰু সেইটো মানে গ্ৰ'থটো আপোনাৰ মানে পাঁচ ছদিনৰ ভিতৰততো হৈ যায় ফুটি যায় আৰু খাবলৈতো সম্পূৰ্ণ খাবলৈ সম্পূৰ্ণ হেৰি হৈ যায় আপোনাৰ দহদিনমানত হৈ যায় অঁ তেনেকৈ হয় আৰু অঁ অঁ অঁ ঠিক আছে ঠিক আছে